হেল্ল' অঁ শইকীয়ানী ভাল আপোনাৰ ভাল নে বিহু এইয়া লাগিছে আকৌ আপোনাৰ লাগিছে নে পিছে পিঠা পনা এই বনাই আছোঁ আৰু বনাইছোঁ আপুনি আপুনি কি কি পিঠা বনাইছে

অঁ অঁ মই কালি তিল পিঠা বনালোঁ তাৰপিছতে এইবাৰ ঢেঁকীতে খুন্দিলোঁ পিঠা তাৰপাছতে আজি ভাবিছোঁ তেল পিঠাকিটা বনাওঁয়েই নেকি নে তাৰপিছতে ৰাতিকৈ লাড়ুকিটা বনাম হ'বলা

অঁ হয় এই আলহী দুলহী আহিয়ে থাকে ন ঘৰলৈ যিকোনো আকৌ ঘৰত আকৌ ৰন্ধা বঢ়াখিনি থাকেই তাৰ মাজে মাজে আকৌ পিঠাখিনিও থাকে তেনেকুৱা আৰু

অঁ আপোনালকৰ ল'ৰা ছোৱালীকিটা আহিছে কিজানি ন আহিলে কিজানি সিহঁতি অঁ অঁ সিহঁতি বনাইছে নে পিছে পিঠা অঁ বাহ এইবেলি বোলে চৌকাত বনাইছে

মানুহ বহুত যে হয় হয় অঁ সিহঁতৰ ভালেই সিহঁতিও কালি পাইছেহি তাৰপিছত ছোৱালীজনীয়ে এতিয়া মোক অলপ সহায় মেলি কৰি দিছে এইফালে তাৰপিছত ল'ৰাটোৱে এইফালে নাৰিকল কাটি আছে

লগাই দিছোঁ আৰু পিঠা পনা বনাব লাগি যাওঁক আৰু তাৰ পিছততো সিহঁতি বনাব লাগিব অঁ নিম নিম লৈ যাম আপোনালোকৈ আহিব আপুনিও আমাৰ ঘৰলৈ বিহু খাবলৈ আপোনালকৰ তেখেতকো লৈ আহিব তেনেকৈ পৰিয়াল আহিব আৰু সপৰিয়াল

ধন্যবাদ দেই ধন্যবাদ আপোনালৈও বিহুৰ শুভেচ্ছা থাকিল তাকেহে দেই অঁ এতিয়াও বনাই থাকো বাৰু পিঠা ন' এদিন খাবলৈ যাম আৰু অঁ দিয়ক ঠিক আছে দিয়ক